হয় হয় ফুকন ষ্টেচনেৰীৰ পৰা ক'লো কওকচোন হয় হয় দোকানতে আছোঁ অঁ হ'ব হ'ব সকলোকিটাই আছে আপোনাৰ যোনটো লাগে সেইটোৱে লৈ ল'ব পাৰিব এতিয়া চাৰে ন বজাত বন্ধ হ'ব হয় হয় নিশ্চয় পাব দোকান খোলাই আছে আহক অঁ ঠিক আছে বাৰু ঠিক আছে ঠিক আছে